মই মোৰ ঘৰত খানা খাদ্য বনাই বৰ ভাল পাওঁ খাদ্য প্ৰায়ে বনায়ে থাকোঁ খায়ে থাকোঁ পৰিয়ালকো খুৱাই থাকোঁ কিন্তু কেতিয়াবা কেতিয়াবা হঠাত যেনে হাঁহৰ তৰকাৰী বনালোঁ হাঁহৰ তৰকাৰী বনাওঁতে কেতিয়া নিমখ কম হ'ল নিমখ কম হোৱাটো ডাঙৰ কথা নহয় নিমখ অকণ দি পেলাই খাব পাৰি এদিন হঠাত নিমখ বেছি হৈ গ'ল এতিয়াতো মাংসখিনি পেলাই দিব নোৱাৰোঁ কি কৰিম তেতিয়া নেমু চেপি চেপি খালোঁ নেমুটো চেপি দিলে নিমখটো অলপ কমি যায় কেতিয়াবা হালধি বেছি হৈ যায় হালধি বেছি হ'লে অকণম পানী দি পেলাই অকণ হালধিটো পাতল কৰি দিলোঁ ঠিক তেনেধৰণে অকমান কৌশলগতভাৱে নিজে চিন্তা কৰি কৰি তৰকাৰীটো বনাওঁ আৰু বেয়া হ'বলৈ নিদোঁ কাৰণ কিয় কিবা কাৰণত কিবা নিমখ কম হ'ল হালধি বেছি হ'ল বা নিমখ বেছি হ'ল সেইটো কৌশলগতভাৱে কৰি কৰি তৰকাৰীখিনি ধুনীয়াকৈ আকৌ নতুনকৈ ই কৰি পেলাই খাই দিওঁ